আমাৰ অঞ্চলত ভেকচিন দিয়া হয় আমাৰ ওচৰতে কেম্প বহে সদায় বুধবাৰে বুধবাৰে ল'ৰা ছোৱালীবিলাকৰ মাকহঁতে লৈ লৈ আহে আৰু ল'ৰা ছোৱালীক ভেকচিন দিয়াটো ভালো বেমাৰ মোমাৰৰপৰা নিৰাপত্তা হৈ থকা হয় এতিয়া সেইকাৰণে সকলো মাকবিলাকে আনে ল'ৰা ছোৱালীবিলাক ওচৰৰে স্কুল এখনতে কেম্প বহে তালৈকে অনা হয়